ক'ত আছা এ মাছ আহিছে বোলে নদীত যাবি নেকি পানী ওলাইছে অ' ইয়ে একদম এটা ধৰি লৈ গেছি কিবা ব'ল এইবাৰ মাছে মাছ যাৱ মানে তোক মই তেতিয়াৰ পৰা ফোন ক ফোন কিয় ৰিচিভ নকৰা তই ক'ত ব্যস্ত হৈ আছা ক'ত ব্যস্ত এই আমাৰ এই এটা তাৰপিছত যাও যাও মানে তোকো এতিয়া ফোন মাৰি থাকলি ফোনতে তই ব্যস্ত ক'ৰবাত বেলেগতহে ব্যস্ত হৈ থাকা নে কি ধৰিবই নোৱাৰি যাৱ যদি তোৰ পল' ল'ব পাৰা আৰু আপোনাৰ হেৰি ডাঙৰ খালৈ আছেনি গেলি ল'ব লাগিব একদম ৰাতি কৰি আহিম এতিয়া নাহোঁ আৰু আবেলি খবৰ দি গোটেইকেইটা মিলা মিলি কৰি তেতিয়াহ'লে সেইখিনি গাড়ী এখন লৈ যাব পাৰি টেম্প' এখন লৈ যোৱা মাল অনাৰ খানা চানাও তাতে তাত আৰু অলপ ৰাতি হ'ব না সেইকাৰণে অলপ ভয় ভীতো লাগিব হেৰিৰ মাজত গোটেই পানী সোমাইছে না কি মাছ পামহে যি মাছ লৈ আহিছে চাৰি কেজি বল্লি ছয় কেজিৰ সেনেকুৱা টাইপ মাছ ৰাতিকৈ মানে ৰাতি তিনিটা চাৰিটা বাজি যাব একদম পুৱা ৰিটাৰ্ন কৰিব লাগিব এতিয়া গ'লে নহয় তোৰ ঘৰৰ কথা ঘৰত আকৌ বিচাৰি থাকিব তই ঘৰত কৈ মেলি কাপোৰ চাপোৰ লৈ আহিবি আৰু তাতে ধৰ এতিয়া আৰু অহাৰ অঙ্ক নাই হয় যদি তহঁতে কোন কোন আহা মই এইফালৰ পৰা সিহঁতকো সুধোঁ যায় যদি নে কি মিলা মিলি কৰি গোটেইকেইটা যাওঁ আৰু খোৱাৰ যোগাৰ চোগাৰ কিবা ল'বি ৰাতি দে